অসমৰ লেখত ল'বলগীয়া প্ৰধান ধৰ্মীয় গতিধাৰা বা উন্নয়ন বুলি ক'লে সাধাৰণতে আমাৰ যিটো আমাৰ শংকৰ মাধৱৰ যিটো ধৰ্ম একশৰণ ভাগৱত সমাজৰ নামঘৰৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটোৰ কথা ক'ব লাগিব প্ৰধানকে যদিও আমাৰ অসমত শাক্তৰ প্ৰভাৱ শাক্ত ধৰ্মীয় মানুহৰ প্ৰভাৱ অতিকেই বেছি আহোম যুগৰ পিছৰ পৰা কিন্তু তাৰ আগতে আহোমৰ আগতেই অসমত শংকৰদেৱে যিখিনি প্ৰচাৰ কৰিলে ধৰ্মীয় হেৰি যিখিনি মানুহক গোটেইখিনি সোমোৱাই ল'লে কোনো ধৰ্ম বা বৰ্ণলৈ কোনো কথা নোহোৱাকে সমূহীয়া যিটো দিলে সেই সমূহীয়া ধৰ্মটোৰ ফলত সমাজৰতো উন্নয়ন হৈছেই এক নম্বৰ কথা দুই নম্বৰ কথা আমাৰ মানুহবিলাকক বহুতখিনি আধুনিকৃত কৰিলে মানে বহুতখিনি কথা বুজাব পাৰিলে বিজ্ঞানিক মানে ভিত্তিত বিজ্ঞানভিত্তিক কথাবোৰ যদিও বিজ্ঞান বুলি কোৱা নাছিল কিন্তু আমাৰ কথাবোৰ সেনেকুৱা যেনেকে ধৰক শংকৰদেৱৰ সময়ৰ পৰাই আমাৰ মাহ প্ৰসাদ বিলোৱাৰ আগতে বা নামঘৰত যাব লাগিলে আমি গা ধোৱা ধুনীয়াকে পৰি পাতি হৈ কাপোৰ কানি সুন্দৰকে যোৱা সেইটো এটা বৰ ডাঙৰ হাইজেনিক কথা আৰু সেইটো চাইন্টিফিক পইন্ট দুই নম্বৰ কথা প্ৰসাদ বিতৰণৰ সময়ত প্ৰসাদ বিতৰণৰ সময়ত মানুহবোৰে কি কৰে গামোচাখন মুখত বান্ধি লয় এতিয়া আমি কৰোণা হোৱাৰ কাৰণে আমি মাক্স ব্যৱহাৰ কৰিছো তাৰ আগলে আমি গমে নাই কিন্তু শংকৰদেৱে সেই দিনতেই সেইটো বস্তু শিকাই থৈ গৈছিল যে মুখত কাপোৰখন বান্ধি পেলাই প্ৰসাদ বিতৰণ কৰে কিমান এটা সুন্দৰ কথা আৰু আন ক্ষেত্ৰতো বাকী আমাৰ সেইকাৰণে আমাৰ অন্য ঠাইতকে অসমৰ সামাজিক পৰিৱেশ যিটো অসমৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা এবাৰ সেনেকে ডক্টৰ এজন মানুহে তেওঁ বাহিৰৰ পৰা আহিছিল ভাৰতবৰ্ষৰ তেওঁ আহি পেলাই এখন গাঁৱত গৈ পেলাই যেতিয়া পানী এগিলাছ খুজি পেলাই খাওঁ খাইছে তেতিয়া তেওঁ ক'বলৈ মুখেদি বাধ্য হৈ গৈছে যে অন্য ঠাইতকে অসমৰ মানুহৰ ক্ষেত্ৰত তেওঁ কি গম পালে যে যিকোনো এখন ঘৰত গ'লে পানী গিলাছ আপুনি বিনা দ্বিদ্ধাৰে খাব পাৰে কিয় য়ে মানুহঘৰৰ ইমানেই পৰিষ্কাৰ পৰিচ্ছন্ন কাৰণ আমাৰ গাওঁ বিলাকতো আমি দেখিছোঁ ইমান সুন্দৰ ইমান পৰিষ্কাৰ পৰিচ্ছন্ন ৰাস্তা ঘাট ঘৰ বাৰী মোছা সৰা গতিকে সেইবিলাকৰ পৰা আমাৰ বহুতখিনি উন্নতিও হৈছে আৰু আমাক সেইটোয়ে মেইন প্ৰথম আমাৰ শিকাইছিল আমাৰ শংকৰদেৱে গতিকে শংকৰদেৱৰ অৰিহণাটো সাংঘাতিকেই বেছি সমাজখন উন্নত কৰাত তাৰোপৰি লগতে এতিয়া শাক্ত ধৰ্মৰ কথা ক'ব গ'লে শাক্ত ধৰ্মীয় মানুহবিলাকেও যথেষ্টখিনি পৰিপাতি বা নিজৰ ধৰ্মটোৰ কাৰণে মানিবলগীয়া বহুত ৰীতি নীতি লঘোণ দিয়াৰ পৰা আদি কৰি সেইবোৰ যিবোৰ স্বাস্থ্যৰ পক্ষে খুব ভাল বস্তু সেইবোৰো আমাক অৰিহণা যোগাইছে নানান ধৰণৰ ক্ষেত্ৰত গতিকে ইমানখিনিয়ে